মই যেতিয়া বিদেশত থাকোঁ তেতিয়া ধৰক মোৰ অসমীয়া ভাষাটোৰ শুনিবলৈ ইমান মন গৈ থাকে যেতিয়া তেতিয়া মই কি কৰোঁ টেলিভিশ্যনটো খুলি লওঁ টেলিভিশ্যনটো খুলি লোৱাৰ বাবে মোৰ নিজৰ অসমীয়া ভাষাৰ চেনেলকেইটা উলিয়াওঁ উলিয়াই তেতিয়া মই নিউজ বাতৰিবিলাক পঢ়োঁ বা দেখোঁ তেতিয়া মনটো নিজকে ইমান ভাল লাগে নহয় আৰু কি ক'ম মানে ইমান ভাল লাগে আৰু ধৰক অস আমাৰ অসমৰ এতিয়া অসমীয়া মানুহৰ কি কি হৈছে কি কি নাই আৰু অসমীয়া অসমত কি কি কি ঘটি আছে ঘটনাবোৰ সেইবিলাক সকলো বিষয় মই গম পাওঁ তেতিয়া মনটোকে নিজকে ধৰক কিছুমান কথা দুখো লাগে কিছুমান দেখি পিনে সুখো পাওঁ মই নিজকে কিন্তু কি কৰিম মই যেতিয়া দূৰত আছিলোঁ তেতিয়াতো আৰু একো কৰিব নোৱাৰিম ন সেইকাৰণে ইয়াৰ পৰাই চাই মই অসমীয়া বাতৰিকেইটাকে চাই পেলাই নিজকে অলপ মনটোকে সান্ত্বনা দিওঁ আৰু ভালো লাগে বা ধৰক কিছুমান নজনা কথা আমাৰ অসমৰ বিষয়ে মই বাতৰিৰ দ্বাৰাই গম পাওঁ টি ভি চেনেলৰ দ্বাৰাই গম পাওঁ তাৰ কাৰণে আৰু তাৰ কাৰণে মই চেনেলক বহুত ধন্যবাদো দিওঁ যে কিছুমান নজনা কথা আমি বুজিব পাৰোঁ বা গম পাওঁ সেইটো কাৰণেও তেওঁলোকক বহুত ধন্যবাদ দিওঁ অসমীয়া চেনেলটোক